অসমীয়া মানুহে তেওঁলোকৰ নিজৰ পৰিচয়ৰ বাবে আৰু নিজৰ বুলি অনুভৱ কৰিবলৈ তেওঁলোকৰ ভা অসমীয়া ভাষাটো তেওঁলোকে নিজৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু তেওঁলোকে দৈনন্দিন অসমীয়া ভাষাত কথা পাতিব লাগিব তেওঁলোকৰ ভাষাটোও মানে উন্নত কৰিবৰ বাবে তেওঁলোকে অসমীয়া বাতৰি কাকত পঢ়িব লাগিব বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠান বিলাক অসমীয়া মাধ্যমত মানে অসমীয়া ভাষাৰ জৰিয়তে তে চলাই নিব লাগিব আৰু অসমীয়াত তেওঁলোকে যেতিয়া কথোপকথন কৰিব তাৰ সকলো শব্দই অসমীয়া সকলো অসমীয়া শব্দই তাত স্থান পাব লাগিব কোনো ধৰণৰ হিন্দী ইংৰাজী তাত সোমোৱাব নালাগে